আমি আমাৰ গাঁৱৰ মানুহ একেলগে ভ্ৰমণত যাওঁ আগত গৈছিলো আমি সৰু হৈ থাকোতে পিকনিক উলিয়াইছিলো তেতিয়া এসময়ত যেতিয়া ফ'ৰ জিৰ' ছেভেন গাড়ীবিলাক নতুনকৈ ওলাইছিলে ফ'ৰ জিৰ' ছেভেন বুলি সৰুকৈ গাড়ীবোৰ মেটাদ'ৰবিলাক অলপ উন্নতি অলপ ডেভেলপ কৰি ফ'ৰ জিৰ' ছেভেন বুলি এখন গাড়ী উলিয়াইছিলে সেই গাড়ী ওলাওঁতে ছেভেন জিৰ' নাইন গাড়ী ওলাওঁতে আমি গাঁৱৰ মানুহবিলাকক গৈ ঘৰে ঘৰে পইচা তুলি চাউল তুলি তুলি আমি এনেকৈ পিকনিক উলিয়াইছিলো অ' প্ৰথমতে শৰাগুৰি চাপৰি বগীবিল ওচৰ চুবুৰীয়া জেগাবিলাক আমি এনেকৈ গৈছিলো বৰ বৰশিল বুলি এটা জেগাত গৈছিলো তেতিয়া এই ছাইদে এনেকৈ অৰুণাচলৰ মেঅ'লৈ বুলি মেঅ'তো গৈছিলো এবাৰ তেনেকৈ আমি পিকনিক উলিয়াই গাঁৱৰ মানুহবিলাকৰ লগত পিকনিক ভ্ৰমণ এটা বনভোজ খাবৰ কাৰণে খুব ভাল লাগিছিলে তেতিয়া আৰু সেই দিনবিলাক এতিয়া নাই আৰু এতিয়া মানুহে নিজৰ ব্যক্তিগত গাড়ী ঘোৰা হৈছে সকলোৱে নিজে আজিকালি সময় পালেই মানুহে নিজৰ নিজৰ পৰিয়াল লৈ হেৰি লৈ এনেকৈ যায় প্ৰাকৃতিৰ নিৰিবিলি জেগাবিলাকত নদীৰ কাষৰ পাহাৰৰ এইবিলাকত প্ৰাকৃতিক অনুভৱ কৰিবৰ কাৰণে এইটো ভাল লাগে আনন্দ লাগে কিন্তু মানুহবিলাকে তাৰপৰা জ্ঞান লৈ আহিব লাগে পিকনিক খাবলৈ গৈ অৱহিত কাম কিছুমান কৰে আজিকালি মদ জোৱা ভাং অশ্লিল নৃত্য কিবা কিবি পিকনিক খাই মানুহে ডিছপ'জেবল কাপ গিলাচ বাতিবিলাক পেলাই মেলি নদীৰ অৱ নদীৰ মানে প্ৰাকৃতিক পৰিৱেশো বিনষ্ট কৰে গতিকেলৈ এইবিলাক কৰিব নালাগে আচলতে আৰু আজিকালি ল'ৰা ছোৱালীবিলাকো উদণ্ড নিজৰ আনকঞ্চিয়াছনেছ বিভিন্ন ঘটনা হয় কোনোবা পিকনিকত গৈ ছেলফি মাৰোতে নদীত পৰি মৰে কোনোবা পিকনিকৰ পা ঘূৰি আহোতে এক্সিডেণ্ট হৈ হেৰি হৈছে সেইবিলাকে হৈ আছে আজিকালি গতিকে গা আগতে ভাল লাগিছিলে গাঁৱৰ জ্যেষ্ঠ মানুহ সকলোৱে আমি লগ খাই পিকনিক বনভোজ খাবলৈ গৈছিলো বছৰেকত তেতিয়াৰ দিনবিলাক ভাল আছিলে আজিকালি সেই দিন নাই আজিকালি মানুহে জীৱনটো আৰু চলি আগৰ নিচিনা হৈছে গতিকে সকলোলৈকে এটাই অনুৰোধ বনভোজ পিকনিক য'তেই নোযোৱা জাৰ্ণি কৰিলে সদাই নিজে কনছিয়াছ মাইণ্ডত থাকিবই লাগিব নিজক বচাইহে আনক বচাব পাৰিব লাগিব বচ মোৰ চিন্তাধাৰা এইটোৱে আৰু আকৌ বনভোজ যাতে ঘূৰি আহে আগৰ দিনবিলাক অল্ড ইজ গ'ল্ড বুলি কথা এটা আছেতো গতিকে এইটো ভাল লাগে আৰু ধন্যবাদ